অ' কোৱা অ' মোৰ অকণমান টাইম লাগিব নহয় এতিয়া মাক হেয়ি কৰো ওচৰৰ কাবা এই হেয়িয়া মাধুৰ্য্য গাড়ীখন মাতিপিনি তুমি লৈ যোৱা অ' অ' ঠিক আছে তেতিয়াহ'লে মই গাড়ী এখন ইয়াৰ পৰাই লৈ যাম নেকি মই টাও টাউনৰ পৰাই মই গাড়ী এখন লৈ গৈ আছোঁ নহ'লে তুমি হেৰি কৰা কাপোৰ চাপোৰ কিবা কিবি এতিয়া ঠাণ্ডা দিন যে এই কাপোৰ চাপোৰ লৈ লোৱা তুমি হেৰিয়া তাত যদি আকৌ বেছি হৈছে থাকিব লগীয়াও হ'ব পাৰে গতিকে পইচা পাতি কথা পই পইচা পাতি কথা তুমি মাথা মাৰিব নালাগে মই সেইটো কিবা এটা মই মেনেজ কৰি লৈ হেৰি কৰি দিম মই মই কাও মই কৰিম সেইটো যোগাৰ মই কৰিম সেইটো তুমি তুমি সেইটো কৰিব নালাগে তুমি অকল মই গৈছোঁ গৈ মই